জীৱনত সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান বুলি ক'লে বা ডাঙৰ প্ৰত্যাহ্বান বুলি ক'লে জীৱনটো চলাই নিয়াৰ কথাটোকে মই বুজো

তথাপি মই ব্যক্তিগতভাৱে প্ৰতিষ্ঠা চলাই আছোঁ এই ব্যক্তিগতভাৱে চলি যাবৰ ক্ষেত্ৰত অৰ্থনৈতিক যিটো দিশ অৰ্থনৈতিক দিশটো মোৰ কাৰণে এটা প্ৰত্যাহ্বান বা বিভিন্ন জনৰ কাৰণে প্ৰত্যাহ্বান দেখিছোঁ আমি মানে শিক্ষা আহৰণ কৰি সেই শিক্ষা আহৰণ কৰা বুলি মানসিকতা লৈ চাৰ্টিফিকেটখন লৈ তাৰ পিছে পিছে মানে জীৱন প্ৰতিষ্ঠা হ'ব বুলি ভাবি লোৱা কালত

মোৰ জীৱনকালৰ ক'ব লাগিলে মই শিক্ষকতা কৰি আছোঁ কিন্তু মই ব্যক্তিগত খণ্ডত শিক্ষা শিক্ষকতা কৰি আছোঁ য'ত নেকি অৰ্থনৈতিক ক্ষেত্ৰত মানে চৰকাৰী হিচাপত মই অৰ্থ লাভ কৰিব নোৱাৰো কাৰণে অলপ অকণমান প্ৰত্যাহ্বান হৈছে কিন্তু মানসিকভাৱে নিজে সন্তুষ্ট হৈ আছোঁ

দিশ অৰ্থনৈতিকভাৱে আমি প্ৰভূত্ব হ'ব পৰা নাই বা অৰ্থনৈতিকভাৱে পৰিয়ালটো বা ল'ৰা ছোৱালীক মানে সুবিধা বেছি দিব পৰা নাই গতিকে সেই মূল প্ৰত্যাহ্বানটো হৈছে অৰ্থনৈতিক দিশ জীৱনত সন্মুখীন হ'ব লগা মূল প্ৰত্যাহ্বান অৰ্থনৈতিক দিশ